তেওঁকো সেই খুৱাই বুৱাই আজৰি কৰি আৰু ছোৱালীও যেতিয়া স্কুললৈ যায়ে নহয় লগতে দুয়োজনকৈ আজৰি কৰি পঠিওৱাৰ পাছত মোৰ কামখিনি থাকেয়ে নহয় ঘৰৰ জানেয়ে আৰু সকলো ধৰণৰ কাম থাকে ঘৰ সৰা কাপোৰ ধোৱা তাৰ পৰা ঘৰ মচা কাপোৰ জপা এনেকুৱা ধৰণৰ কাম কৰি থাকোঁতে মই মানে মোৰ সৰু চাউণ্ড বক্স এটা আছে হাঁ মই মানে চাউণ্ড বক্সটো মানে মই ডাঙৰকৈ গান ডাঙৰকৈ শুনি খুব ভাল পাওঁ মানে চাউণ্ড বক্সটো লগাই মই গান শুনি থাকো গান শুনিও থাকো ইফালে মই আকৌ ঘৰৰ সকলো কাম কৰিও থাকো তাৰ পিছত আৰু ঘৰতো মোৰ টিভি এটা আছে কেতিয়াবা মই টিভিও চাওঁ ভাল প্ৰ'গ্ৰেম যেতিয়া দিয়ে তেতিয়া টিভিটো লগাই চাওঁ যদি ভাল প্ৰ'গ্ৰেম নিদিয়ে মই টিভিটো অফ কৰি সেই গান শুনি বেছি ভাল পাওঁ সেইকাৰণে মই গানকে শুনি থাকো কাম কৰি থাকোঁতে আৰু মানুহে যেতিয়া খেতি পথাৰ খেতি কৰে হাল বায় হাল বাই থাকোঁতে আগৰ দিনৰ মানুহে বা আমাৰ দেউতাহঁতৰ কথাকে বা খুৰাহঁতৰ কথাকে কৈছোঁ তেওঁলোকে আগতে খেতিৰ হাল বাই থাকিলে বা ঘৰতে কাঠি কামি কৰি থাকিলে তেওঁলোকে একদম আগৰ দিনৰ মানে লোকগীত গায় তাৰ পিছত আকৌ একদম বহুত আগৰ দিনৰ পুৰণা বিহু বীত গীতবিলাক গাই থাকে শুনি ভাল লাগে আৰু টোকাৰি গীতো গায় খুব ভাল লাগে শুনি তেওঁলোকে এই কাম বিলাক কৰি থাকোঁতে মানে মাজে মাজে এই লোকগীত গোৱা শুনো আৰু বিহুগীত গায় গোৱা শুনো আৰু হাল বাই খেতি পথাৰত খেতি কৰি থাকিলেও মই গোৱা শুনো ভাল লাগে এনেকৈ